মই যিহেতু এজন ল'ৰা মই খুব কম সংখ্যকহে আমাৰ ঘৰটো সাৰোঁ আমাৰ ঘৰৰ প্ৰায়ভাগ প্ৰায়ভাগ ঘৰ সৰা মচা কাম মায়ে বা বায়েহে কৰে মা বা বা ঘৰত কেতিয়াবা নেথাকিলে মই ঘৰ মই ঘৰটো সাৰোঁ আমাৰ ঘৰত খেৰৰ সোঁতাৰ দ্বাৰা ঘৰ সৰা হয় আমাৰ ঘৰ বা মজিয়া মোচিবলৈ গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয় কাৰণ গৰুৰ গোবৰত বহুত গৰুৰ গোবৰটো হেনো মানুহে ল'ব লাগে মানুহে ল'ব লাগে গ আমাৰ ঘৰ মোচিবল কো আমাৰ ঘৰ মোচিবলৈ খুব কম সংখ্যকে মই পাওঁ কাৰণ মা বা ঘৰ বা বা ঘৰত থাকিলে মায়ে বা বায়ে ঘৰটো ভালদৰে গোবৰেৰে গোবৰ আৰু মাটি গেলাই মাটিত মাটিখিনিয়ে আকৌবৰ ভালদৰে ঘৰটো মোচে স্বাস্থ্যগত উপকাৰ বিষয়ে ক'বলৈ গ'লে আমাৰ আইতাসকলে কৈছিল যে গোবৰে হেনো মা গোবৰৰ গোন্ধটো মানুহে ল'ব লাগে কাৰণ ইয়াৰ বহুতো স্বাস্থ্যগত গুণো আছে ইয়াৰ ইয়াৰ গোন্ধটো মানুহে